হাঁহ কুকুৰা বিভিন্ন প্ৰকাৰৰ কি কি প্ৰতিটো প্ৰকাৰৰ আৰু ইয়াৰ বৈশিষ্ট্যৰ বিষয়ে অলপ বৰ্ণনা কৰা নমস্কাৰ মই আজি হাঁহ কুকুৰাৰ বিষয়ে অলপ বহলাই ক'বলৈ লৈছোঁ হাঁহ কুকুৰা এবিধ হৈছে ঘৰচীয়া হাঁহ আমি ঘৰত পোহা হাঁহ আৰু এবিধ হৈছে বজাৰৰ পৰা কিনি অনা হাঁহ হাঁহ যিখিনি হাঁহ বজাৰৰ পৰা কিনি অনা হয় ঘৰতে পুহি তিনিমাহতে বিক্ৰী কৰিব পৰা যায় আৰু এবিধ কুকুৰা সোণালী কুকুৰা সেই সোণালী কুকুৰাও পুহি তিনিমাহতে বিকি কৰিব পাৰি কিন্তু আমাৰ ঘৰৰ কুকুৰাখিনি ঘৰত যিখিনি কুকুৰা কণী পাৰি উমনি দিয়ে সেই কুকুৰাখিনি তিনি মাহত বিকিব নোৱাৰি তিনিমাহত ডাঙৰ নহয় আৰু সেই বজাৰৰ পৰা অনা সোণালী কুকুৰা সোণালী হাঁহ সেইখিনি তিনি মাহত বিকিব পাৰি আৰু ঠাণ্ডা হাঁহ যেনে ৰ ৰাজহাঁহ বুলি এবিধ হাঁহ আছে পাতিহাঁহ আছে কুকুৰা মতা কুকুৰা মাইকী কুকুৰা ক'লা বগা ফুটুকীয়া নানাবিধৰ ৰঙৰ কুকুৰা থাকে হাঁহো ৰঙা ক'লা আমলৰীয়া তেনেকুৱা হাঁহ থাকে হাঁহ কুকুৰাৰ যেতিয়া নৱেম্বৰ ডিচেম্বৰ মাহ সোমায় তেতিয়া কুকুৰাবিলাকৰ বেমাৰ হ'বলৈ আৰম্ভ কৰে সেই বেমাৰ হ'লে জপকা মাৰি থাকে আৰু লেলেটিয়ায় তেতিয়া আমি ডক্টৰ ঘৰৰ পৰা দৰৱ আনো নহ'লে গাঁৱলীয়া দৰৱ যেনে সেই হালধিৰ লগত চাউ মা চাউলৰ লগত হালধি মিহলাই খুৱাওঁ নিমপাত পিচি চাউলৰ লগত তিয়াই তেনেকৈও খুৱাওঁ আমাৰ গাঁৱলীয়া ঔষধবিলাকৰ মতে তাতকৈ ভাল নহ'লে আমি ডক্তৰৰ পৰামৰ্শ লওঁ ডক্টৰৰ পৰা দৰৱ পানী চাউলৰ লগত মিহলাই কিছুমান খুৱাওঁ কেতিয়াবা আকৌ ভেকচিন দিওঁ কুকুৰাবিলাক পুহিলে ছমাহৰ মূৰে মূৰে ভেকচিন দিব তিনি মাহৰ মূৰে মূৰে ভেকচিন দিব লাগে তেতিয়া কুকুৰা বেমাৰ হোৱা লক্ষণ দেখা নাযায় কুকুৰাই তিনি মাহত তিনি মাহৰ মূৰে মূৰে কণী পাৰে কণী পাৰি পোন্ধৰ দিনত উমনি লয় উমনি হ'ল পোন্ধৰ দিনতে কুকুৰাই পোৱালি উলিয়াই আৰু হাঁহে বছৰেকত এবাৰ বা দুবাৰ কণী পাৰে কিন্তু তেওঁলোকে উমনি পোৱালি উলিয়াবলৈ সম্পূৰ্ণ এমাহ দিন লাগে এমাহৰ পাছতহে তেওঁলোকে পোৱালি হাঁহে পোৱালি উলিয়াই আৰু কুকুৰাই পোৱালি উলিয়াওঁতে পোন্ধৰ দিন লাগে আৰু সেই হাঁহ ৰাজহাঁহ পাতি হাঁহ আমলৰীয়া হাঁহ বগা মাইকী হাঁহ মতা হাঁহ কুকুৰা হৈছে ডাকুৱা কুকুৰা মাইকী কুকুৰা ডেকেৰুৱা কুকুৰা পোৱালি কুকুৰা তেনেকৈয়ে সেই কুকুৰা বিধৰ বিধৰ কুকুৰা থাকে কুকুৰাৰ বৈশিষ্ট্যৰ বিষয়ে ক'বলৈ গ'লে বৈশিষ্ট্য কুকুৰা সেই ক'লোঁৱেই ঠাণ্ডা দিনত বেমাৰ হয় সেই বেমাৰ হয় বেমাৰ হ'লে জুপুকা লাগে জুপুকা লগাত আমি গাঁৱলীয়া দৰৱ পাতি ঔষধ খুৱাওঁ তেতিয়া কিছুমান ভাল আৰু বেমাৰ যেতিয়া হয় তেওঁলোকে বগা বগা শাকে কুকুৰা বেমাৰ হ'লে বগা বগা খায় আৰু হাঁহ বেছি গৰম হ'লে বেমাৰ হয় যেতিয়া হাঁহ বেমাৰ হয় পাখি ধপ ধাপ ধাপকৈ দুইখন পাখি মেলি দিয়ে আৰু ডিঙিটো বেঁকাকৈ পৰি যায় কুকুৰা কণী খালে স্বাস্থ্যৰ কাৰণে ভাল হাই প্ৰেছাৰ থকা মানুহে হাঁহ কণী খাব নোৱাৰে হাঁহ কণী খাব নালাগে হাঁহ হাঁ কণী খালে হাই প্ৰেছাৰটো বেছি হয় আৰু কুকুৰা থাকে সেইবোৰ কুকুৰাৰ নাম ভালকৈ নেজানো কুকুৰা এয়াই মোৰ হাঁহ কুকুৰাৰ বিষয়ে কোৱা হ'ল আৰু ক'ব নাজানো